মই মোৰ প্ৰিয় তৰা হৈছে আটাইতকৈ জিলিকি থকা সন্ধিয়া সময়ত ওলাই আৰু মই যেতিয়া সৰু আছিলোঁ দেউতা আৰু মই একেলগে ৰাতিপুৱা ৰাতি তৰা চাইছিলোঁ আৰু সেইটো শুক্ৰগ্ৰহ বুলি দেউতাই কৈছিলে আৰু ভূটা তৰা বুলিও কয় আৰু এটা তৰা আছে নামটো হৈছে পপীয়া তৰা যিটো আকাশৰ পৰা উৰি আহি পেলাই গৈ থকা যেন লাগে আৰু বিভিন্ন সংস্কৃতিৰ মতে পপীয়া তৰা দেখিলে তিনিজন টপা মানুহৰ নাম ল'ব লাগে আৰু ময়ো লৈছিলোঁ কিন্তু সেইবিলাক আচলতে এটা অন্ধবিশ্বাসহে পপীয়া তৰাবিলাক অন্য একো নহয় মাত্ৰ এটা তৰা এটা বাষ্প পিণ্ড যিটো আকাশ পৃথিৱীৰ ফালে আহি থাকে আৰু যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলৰ ওচৰ পাইহি তেতিয়াই সি জ্বলি উঠে আৰু তাত এডাল দীঘলীয়া নেচ লাগে আৰু সেইডালেই যেতিয়া কাষেদি পৃথিৱীৰ কাষেদি যায় তেতিয়াই পৃথিৱীত থকা মানুহখিনিয়ে সেইটো এডাল নেজৰ নিচিনাকৈ দেখে আৰু সেইটো সেইকাৰণে পপীয়া তৰা বা নেজিয়া তৰা বুলিও কোৱা হয় তেনেকুৱা পপীয়া তৰা বহু দিনৰ মূৰতহে দেখা পোৱা যায় কেতিয়াবা কেতিয়াবা ময়ে চাগে দুবাৰমান দেখিছোঁ বেছি দেখা পোৱা নাযায় আৰু মই সন্ধিয়া সময়ত তৰা চাওঁ বা ৰাতিও চাই বেছি ভাল লাগে সন্ধিয়াৰ পৰা তৰাবিলাক ওলাবলৈ আৰম্ভ কৰে যেতিয়া ৰাতি ফটফটীয়া আকাশত তৰাবিলাক চাবলৈ বহুত ভাল লাগে আৰু আৰু আকাশৰ তৰাবিলাকত বিভিন্ন ধৰণৰ সপ্তৰ্শী মণ্ডল বা বিভিন্ন ধৰণৰ আকাৰবিলাক চাই পেলাই সেইবিলাক চিনাক্ত কৰি পেলাই বহুতখিনি ভাল লাগে আৰু স আকাশত তৰা চাবলৈ সঠিক সময় বুলি ক'লে সন্ধিয়াৰ পৰাই আৰম্ভ হয় তথাপিতো নিশা নমান বজাত তৰাবিলাক বহুত ভালকৈ ওলোৱা যায় আৰু যেতিয়া আকাশখন ফটফটীয়া হয় ডাৱৰমুক্ত হয় তেতিয়া তৰাবিলাক ভালকৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু তৰাবিলাক চিনাকটোও কৰিব পাৰে যিটো উত্তৰ দিশত থাকে সেইটোৱেই হৈছে উত্তৰ দিশৰ তৰা যিটোৱে আচলতে দিশ নিৰ্ণয় কৰাত পৌৰাণিক যুগৰ মানুহসকলক সহায় কৰিছিল যেতিয়া কোনো ধৰণৰ দিশ নিৰ্ণায়ক কম্পাছ নাছিলে তেতিয়া সেই এই উত্তৰ দিশৰ তৰাটো চাই পেলাই দিশ নিৰ্ণয় কৰিছিলে আৰু সেইটো সদায় উত্তৰ দিশতেই থাকে গতিকে সেইটো চাবলৈ ভাল হৈছিলে আৰু মই বিশেষকৈ ৰাতিয়ে তৰা চাওঁ কেতিয়াবা কেতিয়াবা আচলতে পৃথিৱ আকাশত তৰাবিলাক দিনৰ ভাগতো থাকে কিন্তু সূৰ্যৰ পোহৰৰ কাৰণে আমি তৰা সূৰ্যৰ পোহৰ ইমানেই বেছি যে তাত তৰাবিলাকৰ তিনেই কম পোহৰ আচলতে চকুত ধৰা নপৰে কিন্তু থাকে দিনতো আৰু তৰাবিলাকে জিলিকি থাকে তৰাবিলাকৰ নিজৰ তাপ থাকে পোহৰ থাকে আচলতে তৰা বুলি ক'বলৈ গ'লে আচলতে সূৰ্য যিটো নিজৰ তাপ আৰু পোহৰ থাকে সেইবিলাকক তৰা বুলি কয় বা নক্ষত্ৰ বুলি কয়

আৰু সেয়ে আৰু অন্য একো নাই ত